হয় মোৰ ল'ৰাটোৰ বিষয়ে বহুত ডাঙৰ আশা আছে তেনেধৰণৰ মানে কি ইমান ডাঙৰ বুলিও নাভাবোঁ বাৰু এইটো ভাবোঁ ল'ৰটোৱে ভালকৈ পঢ়ক ভাল মানুহ হওক আৰু আনবোৰ মানুহৰ কথাও বুজি পায় এজন বহুত ভাল ল'ৰা হওক সেইটোৱে মই বিচাৰোঁ আৰু কি হ'ব ভৱিষ্য়তে যে তেওঁ চাকৰি কৰিব সেইটো মই ভবা নাই কিন্তু এইটোৱেই মই ভাবোঁ এজন ভাল মানুহ হওক লাগে কষ্টয়েই কৰক কিবা হাজিৰা কামেই কৰক তথাপি এজন ভাল মানুহ হ'বলৈ মানুহৰ দৰে জ্ঞান বুজি পায় আনক বুজি পায় নিজতকৈ বেছি আনক বহুত ভাল পায় নিজতকৈ বেছি আনৰ কথাবোৰ বুজি পায় নিজৰ দুখবোৰেই যে দুখ সেইটো নাভাবে আনৰ দুখবোৰো বুজি পায় সহজ সৰলভাৱে সেই মানুহজনক যিজনে দুখত পৰিছে সেইজনক যেন বুজায় যেন সাহসেৰে আগবাঢ়ি যাব লাগিব সকলোখিনি সেইটোৱেই মোৰ আশা আৰু মোৰ ল'ৰাটোৱে যে যেন ডাঙৰ চাকৰি কৰিব অমুক কৰিব তমুক কৰিব সেইবোৰ আশা নকৰোঁ এজন মানুহ হয় মই বহুত আশা কৰোঁ মই এজন সাধাৰণ দোকান দিয়া মোৰ মানে বেছি ভাল লাগে এজন ফাৰ্মাচী দোকান দিয়া বা এনেকুৱা কিবা কৰাই মই বহুত ভাল পাওঁ বিশেষকৈ মোৰ ওচৰত থাকিব লাগে সেয়াই মোৰ সপোন মই তাক সদায় দেখি থাকোঁ সেয়াই মোৰ ভাল লাগে সেইটোৱে মোৰ সপোন আৰু সি যেন সদায় মোৰ ওচৰত থাকি মোৰ সদায় সেৱা কৰে বা মোৰ তাৰ দেউতাকক মৰম কৰে মোক মৰম কৰে ঘৰৰ সকলোবোৰ মানুহকে যেন সকলোবোৰ মানুহৰ প্ৰতি মৰম থাকে বুজি পায় আদৰ থাকে সন্মান কৰে সেয়াই মই বিচাৰোঁ সি যেন সদায় সকলোবোৰ মানুহক সন্মানেৰে ভাল পায় মানে আদৰ কৰি এনেকুৱা ভাল পায় সকলোবোৰ মানুহৰ কথা শুনে এজন ভাল ল'ৰা হ'বলৈ বিচাৰে ভাল কথা আমি কিবা এটা কোৱাৰ লগে লগে বহুত ভাবি গুণিহে যেন উত্তৰটো দিয়ে এজন তেনেকুৱা ল'ৰা হোৱাতো মই বিচাৰোঁ বিশেষকৈ এতিয়া তাৰ বয়স হৈছে দুবছৰ তিনিমাহ হৈ গৈছেহে সেইকাৰণে মই বিচাৰোঁ এজন ভালকৈ পঢ়া শুনা কৰক ভাল ল'ৰা হওক পঢ়ক হেৰি বি এ পাছ কৰক এম এ পাছ কৰক তাৰপাছত সি কি ভাৱে কিন্তু মই ভবাত এইটোৱে ভাবোঁ যে এজন ডাঙৰ চাকৰি কৰি এজন ডাঙৰ ল'ৰা হ'ব নালাগে যি পাইছোঁ সেয়াই হ'ব